হেল্ল' অ'ই নিপু নেকি অঁ এই কি খবৰ ভাল নে এ আছো আৰু এই বতৰটো ভাল দেই এই ব'লচোন মাছ মাৰিবলৈ যাওঁ নেকি অ' এয়া আমাৰ ৰূপহীৰ বজাৰটোৰ ওচৰতে যে পুখুৰী এটা আছে সেই তাতে এই একো নকয় এই অকণ লুকাই চুকাই যাব লাগিব আৰু সন্ধিয়াকৈ যাম বুইছ এ অকলে নহয় হেৰি নৱ বাপী ইহঁত কেইটাক লৈ আহিবিচোন অঁ লৈ আহিবি মই জাল তাল পল' চল' মই লৈ আনিম আৰু

অঁ আছে নেকি অঁ এই লৈ আনিবি লৈ আনিবি একো নাই একো নাই লৈ আনিবি সেই তাত বহুত তাত মানে বহুত মাছ পোৱা যায় বুজিছ এই সিদিনা সিদিনা হেৰি কি কয় এই পলাশে গৈছিলে সন্ধিয়াকৈ গৈছিলে এই বহুত মাছ মাৰি লৈ আনিলে ন' আনিটো খাইছে চাইছে আকৌ বজাৰলৈ লৈ গৈছে ভাবচোন আমি আমাৰ দুসাঁজ চলিও যাব আকৌ পইছাও আমি কেইটামান পাম বুইছ

অঁ আৰে অঁ আহ একো নাই একো নাই একো এতিয়া আহিব নালাগে এতিয়া ৰ'দটো বেছি দিছে অঁ অলপ দেৰিকৈ আহ একো প্ৰব্লেম নাই জাল আছে জাল আছে মোৰ তাত অঁ এই হেৰি কি কয় এই অঁ অঁ লৈ আনিম আৰু কাম এটা কৰিবি এই কিবা এটা লৈ আনিবিচোন মানে মাছ তাছ মাৰি তাতে বহি খাম আৰু আৰে খাব পাৰিমতো সন্ধিয়াকৈ যাম ন' কিবা এটা লৈ আনিম আৰু চবে মিলি একেলগে খাম আৰু তাৰ পাছততো মাছ মাৰিমেই অঁ অঁ অঁ অঁ অঁ অঁ নাই মই মই মই চব লৈ যাম তই টেনচন কৰিব নালগে অঁ অঁ ট'ৰ্চ ট'ৰ্চ নিবই লাগিব অঁ ট'ৰ্চ নিনিলে সন্ধিয়াকৈ গ'লে দেখাই নাপাওঁ ন' অঁ ঠিক আছে তই মানে তেতিয়াহ'লে নৱ আৰু হেৰিহঁতক লৈ আনিবি দেই অকলে নাহিবি ভাল নালাগিব অঁ অঁ ঠিক আছে তেতিয়াহ'লে ক'ল কৰ ইহঁতৰ ওচৰতে দেই মই ৰাখিছো